হয় মই আমাৰ ওচৰতে থকা ভৈৰৱকুণ্ডখন চাবলৈ গৈছোঁ তাত বহুতো সুন্দৰ প্ৰাকৃতিক দৃশ্য মনোমোহা দৃশ্যবোৰ দেখিবলৈ পোৱা যায় কাৰণ তাত আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য লগতে যিটো আপোনাৰ মানে যিটো আপোনাৰ চিন্তা ভাৱনা সকলোবোৰ দূৰ হয় তাত গ'লে আৰু বিশেষকৈ মই যেতিয়াই সময় পাওঁ তাত তেতিয়াই ফুৰিবলৈ যোৱা হয় আৰু বহুত পৰ্যটনস্থলী আহে তাত দৰ্শক আহে বহুত দূৰৰ দূৰৰ প দৰ্শন কৰিবলৈ দৰ্শনকাৰী আহে সকলোখিনি বহুখিনি ভালেই লাগে গৈ বহুত বাৰ গৈছো তাত আৰু যেতিয়া সময় পাওঁ মই বিশেষকৈ তাতেই যাওঁ লগতে আপোনাৰ ওচৰতে আছে বগামাটি তাতো বহুতখিনি মঠ মন্দিৰ বা বহুতখিনি দৰ্শন কৰিব লগা ঠাই আছে তাতো বহুতখিনি সুন্দৰ সুন্দৰ দৃশ্য প্ৰাকৃতিক দৃশ্য পোৱা দৰ্শন কৰিব দেখিবলৈ পোৱা যায় বহুতো দৰ্শনকাৰী তাতো আহে বাৰু ভৈৰৱকুণ্ড হওক বগামাটি দুটা ঠাইতে বহুতখিনি সুন্দৰ সুন্দৰ দৃশ্য আছে তাত চাবলৈ গ'লে যিটো আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য মঠ মন্দিৰ সেইখিনি বহুত সুন্দৰ হয় আপোনাৰ বহুতখিনি সুন্দৰ সুন্দৰ কাম কৰিবও সুন্দৰ সুন্দৰ মানে দৃশ্যবোৰ দেখিবলৈ পোৱা যায় তাত আপোনাৰ বিশেষকৈ ভৈৰৱকুণ্ডখন বেছি লগতে আপোনাৰ তেজপুৰতো সুন্দৰ সুন্দৰ মঠ মন্দিৰবোৰ আছে যেনেকৈ মহাভৈৰৱ অগ্নিগড় পাহাৰ আপোনাৰ কলেজ ঘাট বহুতখিনি সুন্দৰ সুন্দৰ ঠাই আছে তাত গৈ বহুতখিনি ভাল লাগিছে আপোনাৰ লগতে আপোনাৰ শিৱসাগৰ ফালেও ক'বলৈ গ'লে বহুত সুন্দৰ সুন্দৰ মঠ মন্দিৰ আছে বহুতো সুন্দৰ সুন্দৰ ঠাই দৰ্শন কৰিব আছে তাতো শিৱসাগৰ শিৱদ'ল শিৱসাগৰ হয় আপোনাৰ নগাঁৱত বহুত কেইখন ক'বলৈ গ'লে মঠ মন্দিৰ আছে বহুতো মহামৃত্যঞ্জয়টো তাতো ভাল লাগে গৈ বিশেষকৈ মহামৃত্যঞ্জয় শিৱসাগৰৰ বৰদোৱা নগাঁৰ বৰদোৱা আপোনাৰ সুন্দৰ সুন্দৰ ঠাই আছে ঘূৰিবলৈ লগতে ভৈৰৱকুণ্ডখন অতি প্ৰিয় বিশেষকৈ মোৰ বহুতখিনি প্ৰিয় কাৰণ তাত যিটো আপোনাৰ চাফ চিকুণতাৰ জৰিয়তে যিটো আপোনাৰ সা সুবিধা আছে সকলোখিনি ভালেই লাগে তাত আপোনাৰ গৈ সকলোখিনি সুন্দৰভাৱে তাত গৈ আপুনি ভ্ৰমণ কৰি সুন্দৰকৈ খাই বৈ ফুৰি আহিব পাৰে তাত বহুতখিনি অভিজ্ঞতা হৈছে তাৰপৰা মোৰ গৈ বহুতখিনি অভিজ্ঞতা পাইছো তাৰ পৰা তাত চাব লাগে অভিজ্ঞতা ফালৰ পৰা ক'বলৈ গ'লে আপোনাৰ বহুতখিনি যিটো আপোনাৰ চিন্তাভাৱ সকলোখিনি দূৰ হয় তাত গ'লে যিটো আপোনাৰ চিন্তা ভাৱনা হৈ থাকে সকলোখিনি কামৰ পৰা সময় ওলাই যিখিনি সময় পাই আপুনি মোৰ মতে তাত ভৈৰৱকুণ্ড বা বগামাটি নহ'লে এনেকুৱা যিটো ঠাইত আপোনাৰ মন প্ৰাণ সকলো মানে শান্তিময় হয় সেইবোৰ ঠাইত গ'লে মোৰ মতে গৈ মোৰ মতে বেছি ভাল লাগে আপোনাৰ অভিজ্ঞতা ফালৰ পা ক'বলৈ গ'লে তাত পৰ্যটনস্থলীবোৰ এনেকুৱা এক ঠাই যিবোৰত আপোনাৰ সুন্দৰভাৱে সকলোখিনি ঘূৰি ফুৰি বা যিটো আপোনাৰ চাফ চিকুণতাৰ কথা ক'বলৈ গ'লে সকলোখিনি ভাল লাগে আৰু এইফালে ক'বলৈ গ'লে আপোনাৰ তেজপুৰতো মই বহুতখিনি ভাল পাওঁ পৰ্যটনস্থলী হিচাপে তাতো বহুতখিনি ঠাই বহুতখিনি সুন্দৰ সুন্দৰ ঠাই ফুৰিবলৈ গৈছোঁ তাতো বহুতখিনি ভাল পাইছোঁ গৈ লগতে আপোনাৰ মহাভৈৰৱতো বহুতখিনি সুন্দৰ আপোনাৰ ঠাইখিনি বহুতখিনি ভাল লাগিছে গৈ লগতে ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডটো বহুতখিনি সুন্দৰ সুন্দৰ ঠাইৰ লগতে যিটো আপোনাৰ অভিজ্ঞতা এইটো অভিজ্ঞতা সকলোকে কওঁ যে সকলোৱে আহিব লাগে আৰু বহুতখিনি পৰ্যটনকাৰী আহে আপোনাৰ তাত বহুতখিনি সুন্দৰ সুন্দৰ যিটো ঠাইবোৰ সেইবোৰ চাবলৈ কাৰণে বহুত দূৰৰ দূৰৰ পৰা ভ্ৰমণকাৰীসকল আহে বহুতখিনি ঠাই শিৱসাগৰ শিৱসাগৰ ক'বলৈ গ'লে তাতো বহুতখিনি আপোনাৰ দুটা ঠাইৰে আপাৰ আছাম আপাৰ আছাম আৰু ল'ৱাৰ আছামৰ দুটা ঠাইৰে মানুহ বহুতখিনি ফুৰিবলৈ আহে আপোনাৰ বহুত ভাল লাগে তাত গৈও লগতে বগামাটিটো ক'বলৈ গ'লে আপোনাৰ বহুতখিনি মঠ মন্দিৰ বা ঠাই নানা ধৰণৰ ঠাই আছে ঘূৰিবলৈ বহুতখিনি বহুতখিনি সা সুবিধা আছে তাত খোৱা লোৱাৰ পৰা বিশেষকৈ আপোনাৰ বহুতখিনি সা সুবিধা আছে ক'বলৈ গ'লে তাত বহুতখিনি ঠাই নানা ধৰণৰ সৌন্দৰ্যত পৰিৱেশ দৰ্শন কৰিবলৈ পোৱা যায় লগতে বহুতখিনি প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পোৱা যায় বিশেষকৈ ভৈৰৱকুণ্ডখন মোৰ অতিকৈ বিশেষকৈ প্রিয় অভিজ্ঞতা ফালৰ পৰা ক'বলৈ গ'লে তাত কাৰণ গৈ আপোনাৰ বহুতে যিটো যিটো আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মন মোৰ মনবোৰ যিটো আপোনাৰ ভাল লাগে সকলোখিনি সকলোখিনি দেখি বহুত ভাল লাগে সকলোখিনি চাই গৈ বহুতখিনি ভাল পাইছোঁ মই অভিজ্ঞতা ফালৰ পৰা ভৈৰৱকুণ্ড বহুত ভাল অভিজ্ঞতা ফালৰ পৰা ক'বলৈ গ'লে বহুতখিনি ভাল পাইছোঁ তাত গৈ আপোনাৰ সকলোখিনি সুন্দৰ দৃশ্য দৃশ্য বহুতখিনি সুন্দৰ দৃশ্যও ৰাখিবলৈ পাইছোঁ বহুতখিনি ঠাই ঘূৰি ফুৰি বহুতখিনি ঠাই ঘূৰি ফুৰি চাই আহিব পাৰিছোঁ গোটেইখিনি লগত ব বিশেষকৈ মানুহবোৰক বিশেষখিনি বিশেষখিনি মানুহক যাবলৈ ক'ম মই ভৈৰৱকুণ্ডখনতে যাবলৈ ক'ম কাৰণ তাত বহুত সুন্দৰ সুন্দৰ ঠাই দৃশ্যবোৰ দেখিবলৈ পোৱা যায় লগতে বহুতখিনি ঠাই চাব লগা আছে আপোনাৰ বগামাটিৰ পৰা ভৈৰৱকুণ্ডৰ লগতে তেজপুৰ ঠাইতটো এই তিনিখন ঠাই মোৰ আটাইতকৈ প্ৰিয় বহুতখিনি সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখিবলৈ পাইছোঁ সকলোখিনি ঠাই ক'বলৈ গ'লে বহুতখিনি তাত দৰ্শনকাৰী আহে আৰু লগতে আপোনাৰ বহুতখিনি সুন্দৰ সুন্দৰ ঠাইবোৰ দেখিবলৈ পোৱা গৈছে তাতে লগতে আপোনাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য নদ নদী সকলোখিনি ঠাই দেখিবলৈ পাইছোঁ তাতো লগতে আপোনাৰ তেজপুৰতো বহুত ভাল ভাল ঠাই আপোনাৰ দেখিবলৈ পাইছোঁ লগতে সকলোখিনি ঠাই সকলোখিনি ঠাই ঘূৰি পাকি ভাল লাগিছে বিশেষকৈ অভিজ্ঞতাবোৰ বহুতখিনি ঠাই ভাল লাগিছে সুন্দৰ সুন্দৰ দৰ্শন কৰিব পাৰিছোঁ লগতে সকলোখিনি সকলোখিনি ঠাই ঘূৰি ফুৰি ভাল লাগিছে লগতে আপোনাৰ সকলোখিনি ঠাই ঘূৰি ফুৰি লগতে বিশেষকৈ ক'ম ভৈৰৱকুণ্ডখন বহুত ধুনীয়া ভৈৰৱকুণ্ডখন বহুত ধুনীয়া হয় আপোনাৰ

এনেকৈ ক'বলৈ গ'লে ভৈৰৱকুণ্ড ঠাইখন আপোনাৰ আটাইতকৈ সুন্দৰ আৰু মনোমোহা দৃশ্য প্ৰাকৃতিক প্ৰাকৃতিক সৌন্দৰ্যৰ ভিতৰত ক'বলৈ ভৈৰৱকুণ্ড বহুত ধুনীয়া হয় একে ক'বলৈ গ'লে বহুতখিনি সুন্দৰ সুন্দৰ ঠাই দৰ্শন কৰিবলৈ পোৱা যায় তাত আপোনাৰ নানা ধৰণৰ বিভিন্ন ধৰণৰ বিভিন্ন মানুহ আহে তাত বহুত দূৰৰ দূৰৰ পৰা ভ্ৰমণকাৰীসকল আহে আগ্ৰ বহুত বহুত দূৰৰ দূৰৰ পৰা দৰ্শনকাৰীসকল আৰু লগতে আপোনাৰ বহুতখিনি সা সুবিধা আছে তাত গৈ যিটো আপোনাৰ খোৱা লোৱা যিটো বৰ যিটো দৰ্শনকাৰীসকলে আপোনাৰ যিটো সা সুবিধা পাব লাগে সেইখিনি গোটেইখিনি ভৈৰৱকুণ্ড পৰা বগামাটি আপোনাৰ পোৱা যায় আৰু লগতে লগতে বহুতখিনি সময়খিনি আমি সময়খিনি পোৱা যায় লগতে আপোনাৰ বহুতখিনি সা সুবিধা আছেও তাত আপোনাৰ ক'বলৈ গ'লে বহুতখিনি পৰিদৰ্শন কৰি হওক সকলোখিনি পোৱা যায় লগতে পোৱা যায় সুবিধা লগতে ভৈৰৱকুণ্ড বগামাটি সকলোখিনিতে পোৱা যায় লগতে আপোনাৰ সকলোখিনি সকলোখিনি সা সুবিধা সুবিধা পোৱা যায় লগতে বহুতখিনি সুন্দৰ সুন্দৰ ঠাই লগতে প্ৰাকৃতিক দৃশ্যবোৰ লগতে আমাৰ তেজপুৰত বহুত নানা ধৰণৰ ঠাই চাব লগা আছে বহুতখিনি সুন্দৰ সুন্দৰ দৃশ্যবোৰ চাব লগা আছে লগতে অতি সুন্দৰ সুন্দৰ অভিজ্ঞতা পাইছোঁ মই তাৰপৰা যে মই ভাবোঁ আৰু বহুতখিনি ঘূৰিব ফুৰিব লাগে বহুতখিনি ঠাই তাৰ পৰা বহুতখিনি সা সুবিধা হৈছে তাৰেই আৰু বহুতখিনি অভিজ্ঞতা পাইছোঁ আৰু ভৱিষ্যতেও আৰু বহুতখিনি কিছুমান বাৰু দৰ্শন কৰিব পাৰো অভিজ্ঞত ল'বলৈ চেষ্টা কৰিম সেই ল'বলৈ চেষ্টা কৰিম বহুতখিনি ঠাই সুন্দৰ সুন্দৰ ঠাই দেখিবলৈ পাইছো আপোনাৰ বহুতখিনি ভাল ভাল ঠাই লগতে ভৈৰৱকুণ্ড আৰু বগামাটিক মোৰ আটাইতকৈ প্ৰিয় অভিজ্ঞতা ঠাই পৰা ক'বলৈ গ'লে বহুতখিনি প্ৰিয় এটা ঠাই বহুতখিনি ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ঠাইবোৰ দেখিবলৈ পাইছোঁ তাত আপোনাৰ লগতে বিশেষকৈ তেজপুৰ তেজপুৰ আছে আপোনাক আৰু নানা ধৰণৰ সুন্দৰ সন্দৰ দৃশ্যবোৰ দেখিবলৈ পাইছোঁ তাত আমি বহুতখিনি ঠাই সুন্দৰ সন্দৰ ঠাই দেখিবলৈ পাইছো লগতে ভৈৰৱকুণ্ড আৰু তাত শান্তিময় পৰিৱেশ সেইটো শান্তিময় পৰিৱেশটো পোৱা যায় আপোনাৰ যিটো মানুহক বিশেষকৈ মানুহৰ মানসিক শান্তিটো বিশেষভাৱে প্ৰয়োজন ক'বলৈ বহুতখিনি ভাল লাগিছে গৈ অভিজ্ঞতা ফালৰ পৰা ক'লে ভৈৰৱকুণ্ডখন বহুত সুন্দৰ আৰু সকলোৱে আহে বহুতখিনি দৰ্শনকাৰী আহে আপোনাৰ সকলো ঠাইতে ঠাইৰ পৰা আহে কেনে ধৰণৰ দৰ্শনকাৰী পৰিদৰ্শনকাৰী আহে সকলোখিনি সুন্দৰ সুন্দৰ ঠাই দেখিব মনোমাহা দৃশ্যৰ আমেজ ল'বলৈ গ'লে